হেল্ল' ছাৰ নমস্কাৰ মই বৰপাক জীয়ামূৰীয়াৰপৰা কৈছিলোঁ মোৰ ঘৰ মোৰ বহুত ছাৰ জ্বৰ হৈছে আৰু পানী লগা হৈছে চৰ্দি কাহ তাৰপৰা আপুনি কিবা ব্যৱস্থা এটা কৰিব পাৰিবনি ছাৰ

হয়

হয় হয় হয় আপুনি কোনটো ৰুমত থাকে জানো ছাৰ এঘাৰ নম্বৰ আপোনাক কিমান সময়ত লগ পাম জানো অঁ প্ৰতিদিনে থাকেনে ছাৰ হয় হয় হয় হয় হয়

হয় হয় ছাৰ অঁ হ'ব ছাৰ